ভাৰতৰ ফেশ্ৱনটো সময়ৰ লগে লগে সলনি হৈ আহিছে চ সকলোৱে নিজৰ ব্যক্তিত্ব অনুসৰি ফেশ্ৱনটো কৰে সময় বা আনুষ্ঠান বিশেষ বা স্থান বিশেষে ফেশ্ৱনটো কৰে গতিকে ফেশ্ৱনটোতো সলনি হৈ আহিছে আগ আগতকৈ বেছি কিছুমান অ'ল্ড ফেশ্ৱনো এতিয়া নতুনকৈ আকৌ ষ্টাৰ্ট হৈছে মানে সময়ৰ লগত সলনি হৈছে আৰু সেইটোতো হৈছেই যে কাপোৰবোৰ আগৰ তুলনাত সলনি হৈ গৈছে কিছুমান পচ পশ্চিমীয়া ফেশ্ৱনেও ভাৰতত বিশেষকৈ প্ৰভাৱ পেলাইছে আজিকালি ছোৱালীবোৰ বিশেষকৈ আধুনিকতাটো বেছি গুৰুত্ব দিয়ে গতিকে ছোৱালীবোৰে সেইবোৰ ধৰক আধুনিকতা অনুসৰি নিজৰ ব্যক্তিত্বটো বেছি দেখাব পাৰে আৰু মানে কমফৰ্টেবোল ফিল কৰে সেয়া পিন্ধি পানি বা ফেশ্ৱনে ভাৰতীয় পশ্চিমীয়া ফেশ্ৱনে ভাৰতত প্ৰভাৱিত কৰিছে মই ধৰক বিশেষকৈ টপ জীন্ছ পিন্ধি বেছি ভাল পাওঁ কাৰণ সেইটো চবলৈকে পিন্ধি যাব পাৰোঁ আৰু কমফৰ্টেবোলো ফিল হয় আৰু কুৰ্তিটোও মই ভাল পাওঁ সেইটোও পিন্ধিবলৈ বহুত কমফৰ্টেবোল হয় আৰু য'তেও হওক আমি পিন্ধি যাব ক্লাছ কৰিবলৈ যাবলৈ হ'লেও ধৰক মন্দিৰলৈ যাবলৈ হ'লেও এতিয়া কিবা এটা ফেমিলি ফাংচনত গৈছোঁ তাতো মই পিন্ধি যাব পাৰোঁ কুৰ্তিটো এতিয়া জীন্ছ টপটো পিন্ধিবলৈ বহুত কমফৰ্টেবোল হয় বাকী কিছুমান ড্ৰেছ ধৰক সেইবোৰ পিন্ধিও ভাল পাওঁ মই বছ ইমানেই আৰু দেই